গৰু ছাগলীয়ে প্লাষ্টিক খালে বেমাৰ আজাৰ হয় সেইকাৰণে য'তে ত'তে প্লাষ্টিক পেলাব নালাগে পৰাপক্ষত ব্য়ৱহাৰ কৰিবও নালাগে ব্য়ৱহাৰ কৰিলেও সেইবিলাক জ্বলাই পেলাব লাগে